তিনি মে' দুহেজাৰ ওঠৰ এক জুন দুহেজাৰ বিছ বাৰ আগষ্ট দুহেজাৰ একৈছ সোতৰ জুলাই দুহেজাৰ তেইছ আৰু চাৰি মাৰ্চ দুহেজাৰ চৌবিছ